পুথিভঁৰাল আছে তাত বিভিন্ন ধৰণৰ বাতৰি পূৰ্বে এটা নহয় আমাৰ অঞ্চলত প্ৰায় চাৰি পাঁচটামান পুথিভঁৰাল আছে তাৰ ভিতৰত বাতৰি কাকত সংৰক্ষণ কৰাও হয় কিন্তু তাত ধুনীয়াকৈ বাতৰি কাকত পঢ়িব পাৰি অকল অসমৰ বাতৰি নহয় আচাম ত্ৰিবিউনৰ পৰা আদি কৰি এনেকুৱা যথেষ্ট বাতৰি কাকত তাত ৰখা হয় আৰু এইটো পঢ়িব পাৰে